কি কৰিম বুলি ভাবিছোঁ মানে মই এই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত এপ্লাই কৰিছিলোঁ ওলাইছে যে নতুনকৈ সেইটো তই কৰিবি নাই বাৰু তাকে বাৰু ইমানে পৰীক্ষা দিছে বিছ লাখ মানুহে পৰী পৰীক্ষা দিছে সেই বিছ লাখৰ ভিতৰত আমি পোৱাতোটো সম্ভৱ নহয়েই ইমানখিনি মানুহৰ ভিতৰত তাকেই এতিয়া কি কৰোঁ জানো পাই ভাবিয়েই পোৱা নাই আৰু চৰকাৰে যিবোৰ আঁচনি দিছে সেইবোৰটো ধৰি ল তোৰ আঠাইছ বছৰৰ ওপৰৰ সেইখিনিহে দিছে প্ৰাপ্তবয়স্ক যোনবোৰ ল'ৰা ছোৱালী আমিতো আমাৰতো সিমানখিনি বয়স হোৱাগৈয়ে নাই এতিয়া তাকেই কি কৰোঁ আকৌ অঁ সেই কিবা এটা কিবাকিবি তেনেকৈ কৰিব লাগিব

অঁ ঠিক আছে